হাঁহ কুকুৰা পুহিবলে আমাৰ পানীৰ প্ৰয়োজন হয় হাঁহ কুকুৰা পানী নহ'লে আমাৰ অসুবিধা হয় হাঁহ কুকুৰা দৈনিক ইহঁতৰ দিনটোত পানী বহুত লাগে পানী সিহঁতৰ প্ৰয়োজন হয়েই হাঁহ হাঁহৰ এডোখৰ পানীৰ জেগা দৰকাৰ হয় সিহঁতৰ পুখুৰী এটা যদি খান্দি আমি হাঁহৰ ব্যৱস্থা কৰিব পাৰোঁ সেই পুখুৰীটোত মানে সিহঁতি জোপ লৈ পেলাই সিহঁতি মানে খেলিব পাৰে গা ধুব পাৰে সেয়া যদি ব্যৱস্থা সিহঁতৰ কৰিব লাগে হাঁহ কুকুুৰাৰ হাঁহ কুকুৰা মানে বহুত দৰকাৰ হয় পানী দৰকাৰ হয় ইহঁতক আমাৰ গ্ৰাম্য অঞ্চলত প্ৰায় মানুহে হাঁহ কুকুৰা পুহি হাঁহ কুকুৰা ইহঁতক লাগেই কুকুৰা মানে পুহিলেহে আপোনাৰ চলিবলৈ সুবিধা হয় আমাৰ গ্ৰাম্য অঞ্চলত হাঁহ কুকুৰা পানীৰ প্ৰয়োজন হয় আৰু হাঁহ পুহিবলৈ হ'লে মানে ভালকৈ এডোখৰ জাগা লাগে আৰু সেই জাগাটো যদি আমি ভালকৈ ৰাখিব পাৰোঁ তেতিয়া বহুত মানে লাভৱান হয় আপুনি হাঁহ কুকুৰা কৰি কৰিও মানে হাঁহ কুকুৰা কৰিও মানুহ ঘৰ চলি থাকিবলৈ হয় আৰু সিহঁতক ভালকৈ যদি থ'ব নোৱাৰোঁ তেতিয়া সিহঁতৰ মানে বহুত দিগদাৰ হয় হাঁহ কুকুৰা আমাৰ অতি প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ দৰকাৰ হয় হাঁহ কুকুৰা নহ'লে আমাৰ বহুত অসুবিধা হয় খাবলে হয় খাব এটা এটা যদি কণী আমি ল'ৰা ছোৱালীক খোৱাবলৈ আমাৰ বহুত মানে দৰকাৰ